হেল্ল' দাদা ক'ত আছে আপুনি হয় হয় বেবেজীয়াত আছে এইটো বহুত দেৰি হ'ব দেখোন আৰু পোন্ধৰ মিনিট পাঁচ মিনিটত আহি পাম বুলি কৈছিলে নাই নাই দেৰি হ'ব নহয় নাই আপুনি জল্ডি আহক নহ'লে কেনচেল কৰক কেনচেল কৰিব লগীয়া হ'লেও কৰি দিম সোনকালে কৰক আহিব পাৰে নে নোৱাৰে সেইটো কৈ দিয়কনা ইমান দেৰি হ'লে কেনেকৈ হ'ব